অঁ অঁ কওক অঁ কিবা কাৰণত পাতিবলৈ লৈছে অঁ অঁ কেইটা বজাত কৰিব বাৰু

তাৰপিছত অঁ গম পাইছোঁ পাইছোঁ অঁ অঁ ৱাৰ্ড মেম্বাৰৰ আমাৰ চাৰি নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰক জনাব লাগিবনে

অঁ অঁ সৰু ল'ৰা ছোৱালীবিলাকক লৈ মাতিব লাগিবনি বাৰু অঁ অঁ অঁ একেবাৰে সৰুখিনি অঁ একেবাৰে সৰুখিনি এবছৰ হোৱাখিনি আৰু দুবছৰ মানে যিখিনি আমাৰ অংগনবাদীত আছে সেইখিনিকে পঠিয়াবলৈ মাতিব লাগিব

অঁ অঁ অঁ অঁ অঁ অঁ ক'ম বাৰু অঁ ভিটামিন খাদ্যবিলাক দিব লাগে সৰু লৰা ছোৱালী ক'ম বাৰু অঁ